হয় মই আগবঢ়োৱা সামগ্ৰীসমূহ গ্ৰাহকসকলক ল'বলৈ প্ৰেৰণা দিয়াৰ প্ৰধান কথাটোৱে হ'ল মোৰ আচাৰ ব্যৱহাৰ মাত কথা তেওঁলোক আকৃষ্ট বা আকৰ্ষিত হয় বুলি মোক জনাইছে গ্ৰাহকে আৰু দ্বিতীয়তে মই গ্ৰাহকসকলক এনেদৰে সন্তুষ্ট ৰাখিব বিচাৰোঁ যে মোৰপৰা লোৱা তেওঁলোকৰ যিহেতু মই শিপিনী মোৰপৰা কাপোৰেই লয় তেওঁলোকে কাপোৰবোৰ যাতে উন্নত বা গুণগত মানদণ্ডৰ হয় সেই বস্তুটোৰ প্ৰতি মই অধিক গুৰুত্ব দিওঁ আৰু তেওঁলোকক সঠিক সময়ত বিচৰা বস্তুটো দিবলৈ সদায় যত্ন কৰি আহিছোঁ আৰু তেওঁলোকে বিচৰা ধৰণেই তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰা কৰিবলৈ যৎপৰোনাস্তি মই চেষ্টা কৰি আহিছোঁ আৰু তৃতীয়তে মোৰ যিসকল সহায়কাৰী আছে সহায়কাৰীসকলক মই এটা কথাই কওঁ যে তেওঁলোক যাতে সদায় নিয়মানুৱৰ্তি হয় যে সময়মতে তেওঁলোকে আহি পায় আৰু তেওঁলোকৰদ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বা মোৰ বস্ত্ৰসমূহ গ্ৰাহকে যাতে কোনোদিন অভিযোগ দিব লগা নহয় আৰু তেওঁলোকে যাতে ভালধৰণে বা গুণগত এটা উন্নত কাপোৰ তেওঁলোকে মোক দিব পাৰে মই যাৰ কাৰণে গ্ৰাহকসকলক সদায় লগত ৰাখিব পাৰোঁ সেইটোৱে মোৰ তেওঁলোকলৈ প্ৰধান মোৰ নিৰ্দেশ আৰু সময়মতে বিচৰা বস্তুটো যাতে দিব পাৰোঁ সেইটোৰ প্ৰতি যাতে তেওঁলোকে সদায় লক্ষ্য ৰাখে সেই সেইটোকে মই সদায় কওঁ আৰু যাতে গ্ৰাহকৰ লগত সদায় ভাল এটা যোগাযোগ ৰাখিব পাৰে তেওঁলোকেও বা ময়ো তেওঁলোকৰপৰা প্ৰেৰণা তেতিয়াহে পাম তেওঁলোককো মই তেনেকৈ চলাব পাৰিম তেতিয়া মই মোৰ তেওঁলোকৰ ওপৰতেই মোৰ যিহেতু ব্যৱসায়টো নিৰ্ভৰ কৰিছে গতিকে এইটোৱে মোৰ তেওঁলোকৰ প্ৰতি নিৰ্দেশ